আপুনি নিজৰ চহৰখনৰ পৰা বাহিৰলৈ গৈছে আৰু আপোনাৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰাখিব পৰাকৈ আপোনাৰ মোবাইলটো জৰুৰীভাৱে ৰিচাৰ্জ কৰিব লাগে কল্পনা কৰক যে আপুনি আপোনাৰ ফোনটো নিজৰ হাতত তুলি ৰিচাৰ্জ কৰিবলৈ লৈছে আপুনি কিমান ৰিচাৰ্জ কৰিব বিচাৰে আপুনি কোনটো পদ্ধতি ব্যৱহাৰ কৰি দামটো দিব আৰু আপুনি ৰিচাৰ্জ কৰি থকা মোবাইল নম্বৰটোৰ বিষয়ে বুজাই কওক অঁ হয় অঁ নীলোৎপল ক'ত আছা কথা এটা আছিল তুমি চাগে এইটো নাম্বাৰ চিনি পোৱা নাই মই বেলেগ এটা নাম্বাৰৰ পৰা তোমাক কল কৰিছোঁ মই আজি যোৰহাটত আহিছিলোঁ ফুৰিবলৈ অঁ আজি যে মোৰ মোবাইলৰ ৰিচাৰ্জ কাটিব মই পাহৰিয়ে গ'লোঁ আজি ৰিচাৰ্জ নাইকিয়া হ'ল অঁ অনুগ্ৰহ কৰি তুমি মোক এটা ৰিচাৰ্জ কৰি দিব পাৰিবা নেকি এয়াৰটেলৰ মোৰ নাম্বাৰটোতো তোমাৰ ওচৰত নাই চাগে অঁ নাম্বাৰটো লৈ লোৱা ছেভেন এইট নাইন ছিক্স ফাইভ ওৱান ফ'ৰ এইট ফাইভ জিৰ' তুমি তিনিশ নিৰান্নবৈ টকা ৰিচাৰ্জ এটা কৰি দিলেই হ'ব মোক হয় ঠিক আছে কৰি দিবা হা